মোৰ প্ৰিয় খাদ্যটো হ'ল আপোনাৰ আলু পিটিকা ভাত আৰু দালি কথাটো হ'ল যে যিহেতু আমি অসমীয়া মানুহ ভাত নোহোৱাকৈ আমাৰ দিন নচলে দিনত তিনি সাঁজমান ভাত পালেও মানে এনেকুৱা নালাগে যে আমি বহুত ভাত খায় দিলোঁ বা কিবা যোনটো আপোনাৰ ধৰক বাহিৰৰ কি কয় ৰাজ্যৰ মানুহ ক'ব পাৰে যে তিনি সাঁজমান ভাত কেনেকৈ খাব পাৰে আৰু মোৰ প্ৰিয় খাদ্য আলু পিটিকা ভাত কাৰণ যিয়ে নহওঁক কিয় গৰমৰ দিনতে হওঁক বা ঠাণ্ডাৰ দিনতে হওঁক আলু পিটিকাটো দৰকাৰ মানে ভাতৰ লগত আৰু সেইটো সেইটো নহ'লে ভাত নচলাৰ নিচিনাই গৰমৰ দিনত আপুনি পান্তা ভাতৰ লগতো আলু পিটিকা খাব পাৰে ইফালে ঠাণ্ডাৰ দিনত যদি হয় বেঙনা পুৰিও আলু আলু পিটিকা ভাত খাব পাৰে তো আলু পিটিকাটো হ'ল আলু পিটিকাটো মানে কি কয় আৰু অসমীয়া মানুহৰ ইম'শ্যন বুলি ক'লেও আপোনাৰ ভুল নহয় তাৰে ওপৰি যদি মই কওঁ ভাতৰ লগত আৰু বহুত বস্তু মোৰ বেছি ভাল লাগে যেনেকৈ ধৰক আপুনি বৰা টেঙাৰ কথাই কওঁক গৰমৰ দিনত যদি কালা দালিৰ বৰা আৰু টেঙা থাকে তেতিয়াও মোৰ খাই ভাল লাগে তাৰে ওপৰত যদি আপুনি মাছৰ টেঙা বনাই সেইটো খাইও ভাল লাগে তো খাদ্য বুলি ক'ব গ'লে ভাতৰ লগত যিয়ে নাথাকক সেইটো বস্তু প্ৰিয়ই আৰু তাতকৈ বেছি ধৰক আপুনি ধৰক যোনবোৰ বস্তু বেছি ভেজাল নাথাকে বনাওঁতে যেনেকৈ মই আগতেও ক'লোঁ আলু পিটিকা হওঁক বা আপোনাৰ আপোনাৰ ছিম্পল মাছৰ টেঙা জোলেই হওক যোনবোৰ বস্তুত বেছি আপুনি কাম কৰিব নালাগে আৰু যোনখিনি বস্তু ধৰক আমাৰ এক ঘণ্টাৰ ভিতৰত বনোৱা হৈ যায় সেইবোৰ বস্তুহে মানে আপোনাৰ খায় পেনাই ভাল লাগে